হেল্ল' এই মৰাণদা নেকি অঁ আচ্ছা হেৰি আপোনাৰ তাত মই হেৰি এই এনেকৈ খেতি কাৰণে মই মানে লোন কেনেকৈ পায় কেনেকৈ নাপায় জানিব বিচাৰিছোঁ অঁ হয়

অঁ অঁ হয় মই ধান খেতি কৰিব বিচাৰিছোঁ

অঁ হয় অঁ ওচৰতে আছে অঁ

অঁ হ'ব হ'ব কণ্টেকে আছে

অঁ আছে আছে অঁ অঁ অঁ অঁ হ'ব তেতিয়াহ'লে অঁ অঁ হ'ব অঁ হ'ব হ'ব